মই হাতে বোৱা কাপোৰবিলাক ভালকৈ কাটি তাঁতখন কাটি জাপি আলমাৰিত ভৰাই ৰাখোঁ আৰু গড্ৰেজতো ভৰাই ৰাখোঁ ভালকৈ কাপোৰবিলাক থলে পঁইতাচোৰা আৰু নিগনিৰ পৰা হাত সাৰিব পাৰি আৰু চিলাই কৰা কাপোৰবিলাক ভালকৈ ইস্ত্ৰি কৰি জাপি চৌকেছত ৰাখোঁ জিলত ভৰাই সম্পূৰ্ণ কৰিহে চৌকেশ্বৰ ৰাখোঁ যাতে গ্ৰাহক আহিলে কাপোৰবিলাক উলিয়াই দিবলৈ সুবিধা হয় আৰু হাতে বোৱা কাপোৰবিলাক মই ভালকৈয়ে জাপি ৰাখোঁ তাত জাপি জাপৰ মাজত কফুগুটি ভৰাই দিওঁ জাপটো মাজত যাতে নিগনি পঁইতাচোৰা আদি নোসোমাই সোমালে কাপোৰবিলাক নষ্ট কৰি দিব কাপোৰবিলাক নষ্ট হৈ গ'লে মোৰ ঘৰত ব্যৱহাৰ কৰিবলৈয়ো অধিক দিগদাৰ হয় আৰু বিক্ৰী কৰিবলৈও অলপ দিগদাৰ হয় কাৰণ গাহকে কেতিয়াও নিগনীয়ে কুটা বা পঁইতাচোৰাই কুটা কাপোৰ নিকিনে কাপোৰ ববলৈ আচলতে সূতাৰ প্ৰয়োজন হয় আৰু সূতাখিনি কিনি আনিবলৈয়ো পইচাৰ প্ৰয়োজন হয় আৰু সেইবাবে কাপোৰবিলাক যদি ভালকৈ জাপি সংৰক্ষণ কৰি থোৱা নহয় তেতিয়াহ'লে কাপোৰবিলাক নষ্ট হৈ যাব আৰু নষ্ট হ'লে তাৰ মূল্যটো পোৱা নাযাব আৰু মই কাপোৰবিলাক কাটি যেতিয়া তাঁতখন কাটি শেষ কৰোঁ তেতিয়া কাপোৰবিলাক ৰ'দত দি লওঁ এবেলা ৰ'দত দি ল'লে কাপোৰখন ভাল হৈ থাকে কাৰণ বৈ থাকোঁতে গাৰ পৰা ঘাম লাগে ঘাম লাগি কাপোৰবিলাক পাৰে সেইবাবে কা তাঁতখন কাটি কাপোৰকেইখন যদি ৰ'দত দি লওঁ তেতিয়া কাপোৰকেইখন ভালকৈ শুকায় আৰু শুকান কৈ ভা জাপি ৰাখিলেহে কাপোৰবিলাক খুব সুন্দৰ হৈ থাকে আৰু ভালকৈ যদি ৰ'দত কাপোৰবিলাক শুকুৱাই লোৱা নহয় তেতিয়াহ'লে কাপোৰবিলাক ভাল নহয় আচলতে কাপোৰবিলাক যিমান ভালকৈ সংৰক্ষণ কৰিব পাৰি সিমান দিনলৈ কাপোৰবিলাক ভাল হৈ থাকে বহুত দিন ধৰি কাপোৰবিলাক ভাল হৈ থাকে ভালকৈ যদি সংৰক্ষণ কৰা হয় আৰু কাপোৰবিলাক সেইকাৰণে ভালকৈয়ে ৰাখিব লাগে কাপোৰবিলাক বয় যদি ভালকৈ শুকুৱাই লৈ ভালকৈ ৰাখ ৰখা হয় জাপি তেতিয়াহ'লে বহুত দিনলৈ ভাল হৈ থাকে আৰু গ্ৰাহকেও কিনিবলৈ বহুত সুবিধা বিক্ৰী কৰিবলৈ বহুত সুবিধা হয় সেইবাবে কাপোৰবিলাক গ্ৰাহকৰ যাতে চকুত লগা হয় তাৰ বাবে দৃষ্টি ৰাখিব লাগে গামোচাবিলাক ভালকৈ জাপি ৰাখিব লাগে আৰু দীঘল দীঘলকৈ যদি সাধাৰণতে মানুহবিলাকে গামোচাখন যেনেকৈ কান্ধত লয় তেনেকৈ যদি জাপি ৰখা হয় তেতিয়া গামোচাখন বেছিয়ে ভাল হৈ থাকে আৰু চাদৰ মেখেলাবিলাকো ভালদৰে যদি ভাঁজবিলাক দি থোৱা হয় তেতিয়া ভাল ভাল হৈ থাকে আৰু ভাঁজ কাপোৰবিলাক ভাঁজ হৈ নাথাকিবলৈ ভালদৰে জাপবিলাক দিব লাগে যাতে মাজত কোনো ভাঁজ হৈ নাথাকে ভাঁজ হৈ থাকিলে মানে সেই ভাঁজটো কাপোৰখন মেলি দিয়াৰ লগে লগে বহুত বেয়া দেখে আৰু সেই ভাঁজটোৱে বহুত বেয়া কৰি দিয়ে কাপোৰখন দেখিবলৈ কাপোৰখন শুৱনি নালাগে ভাঁজটো কাৰণে সেইকাৰণে ভালদৰে জাপিব লাগে আৰু মই কিছুমান কাপোৰ চৌকেছতো ৰাখোঁ চৌকেছত ৰাখিলে চৌকেছৰ গ্লাছবিলাক বন্ধ কৰি দিলে তেতিয়া তাত একো সোমাব নোৱাৰে আৰু মাজে মাজে কাপোৰবিলাক কৰ মাজত কিবা সোমাইছে নেকি সেয়াও পৰীক্ষা কৰি থাকোঁ কাৰণ যদি কেতিয়াবা শ্ব'কেছৰ ছাইডত উই ফৰোৱা লাগি যায় তেতিয়া কাপোৰবিলাক কুটি নষ্ট কৰি দিয়ে আৰু কেতিয়াবা সৰু সৰু পৰুৱাও সোমাই যায় পৰুৱাই যদি সেই কাপোৰবিলাকৰ মাজত বাঁহ লয় থাকিবলৈ লয় তেতিয়া কাপোৰবিলাকৰ অকণমান বেয়া কৰে অকণমান মানে বহুতেই বেয়া কৰে কাৰণ সিহঁতি বচ খাদ্য বস্তু খাওঁতে কিছুমান পৰি যায় সেই খাদ্য বস্তুবিলাকৰ পৰাও লেতেৰা হয় কাপোৰবিলাক সেইবাবে মাজে মাজে চাই থাকোঁ কাপোৰবিলাকৰ মাজত কিবা সোমাইছে নেকি আৰু কাপোৰবিলাক যদি চাই নাথাকোঁ তেতিয়া হয়তো নষ্ট কৰি দিব পাৰে আৰু কাপোৰবিলাকৰ কাপোৰবিলাক থবলৈ সাধাৰণতে মই গড্রেজত কিছুমান পূৰণি কাপোৰ পাৰি লওঁ যিবিলাক কাপোৰৰ পৰা গড্ৰেজৰ তলটোৰ পৰা গড্ৰেজটোৰ পৰা মানে ঘামি গৰমত ৰ'দৰ তাপত যেতিয়া গৰম হৈ যায় ভিতৰতো তেতিয়া গড্ৰেজটো গৰম হৈ যায় আৰু গড্ৰেজটো গৰম হৈ গ'লে তাৰ ভিতৰত ঘামি কাপোৰবিলাক নষ্ট হৈছে নেকি তিতিছে নেকি এইবিলাকো চাই থাকোঁ আৰু এইবিলাক যদি চাই থকা নহয় তেতিয়াহ'লে কাপোৰবিলাক বুহি যায় কেতিয়াবা ডাঙৰ ধুমুহা বৰষুণ দিলে এচাকনি পৰি গড্ৰেজটো তিতিছে নেকি চৌকেছটো তিতিছে নেকি এইবিলাক চাই থাকোঁ কাৰণ কেতিয়াবা যদি গড্ৰেজটো বা চৌকেছটো তিতি যায় তেতিয়াহ'লে তাত কেতিয়াবা পানীও সোমাই যাব পাৰে ছাইডৰ ফালেদি তেতিয়াও কাপোৰবিলাক দি দিলে বেয়া হৈ যাব সেয়ে তাৰ প্ৰতিও দৃষ্টি ৰাখোঁ আৰু চৌকেশ্বৰ ওপৰত পানী কেতিয়াও নাৰাখোঁ কাৰণ পানী ৰাখিলে কেতিয়াবা যদি পানী জাৰটো ৰখা হয় তেতিয়া সেই পানী জাৰটো বাগৰি যাব পাৰে সেই পানীজাৰটো যদি বাগৰি যায় তেতিয়া তেতিয়াও পানী পৰি কেতিয়াবা চৌকেশ্বৰ ভিতৰত থকা কাপোৰবিলাক বেয়া হৈ যাব পাৰে সেইবাবে ভালদৰে ৰাখোঁ আৰু চৌকেছত কাপোৰবিলাক চিলোৱা পিছতো ৰাখোঁ আৰু চিলাই কৰাৰ পিছত ভালদৰে পলিথিনত ভৰাই তাৰপিছতহে শ্ব'কেছত ভৰাই ৰাখোঁ কাৰণ গ্ৰাহক আহিলে মানে তেতিয়া চিলোৱা কাপোৰবিলাক দিবলৈ সহজ হয় আৰু আনৰ কাপোৰবিলাক যাতে অকণো লেতেৰা নহয় তাৰ বাবেও দৃষ্টি ৰাখিব লাগে সেইবাবে ভালদৰে ভৰাই ৰাখিব লাগে তেতিয়া কাপোৰবিলাক নষ্ট নহয় আৰু লেতেৰাও নহয় সেইবাবে দৃষ্টি ৰাখিব লাগে কাপোৰবিলাকত